আমাৰ ভাৰত ৰাজ্যৰ ভিতৰত আমাৰ অসমৰ মইতো অসমীয়া অসমৰ হয় সেয়ে আমাৰ অসমৰ ভিতৰত আমাৰ শিৱসাগৰৰ কা ৰ ৰংঘৰ কাৰেংঘৰ তলাতল ঘৰ আদি চাব পাৰি তাত আগৰ পুৰণি দিনৰ ৰজাসকলৰ ঠাই আছিল আৰু আপোনাৰ আমাৰ গুৱাহাটীলৈ গ'লে গুৱাহাটীলৈ আপোনাৰ কামাখ্যা মন্দিৰ কামাখ্যা মন্দিৰত আমাৰ তাত ডাঙৰ এই আপোনাৰ হেৰি এইটো আহাৰমহীয়া ডাঙৰ এই এই মেলা পাতে তাত মেলালৈ গোটেই ভক্তসকল যায় সকলোৱে গৈ তাত চোৱা মেলা কৰি আহে আৰু এই আমাৰ কি কয় এইটো আপোনাৰ ধৰক এই কামাখ্যা মায়ে আমাক

শক্তি বল দিয়ে বুলি কয় আৰু আমি তাকে মানি লৈ চলিবলৈ যাওঁ আৰু আমি মাজুলীলৈও যাব পাৰোঁ মাজুলীত গ'লে আমি সত্ৰ আছে তাত আৰু আমাৰ তাত আমাৰ এইবোৰ মাজুলীৰ মানুহবিলাকে কি ক'লি মই বুজি